দহ পাঁচ দুই হাজাৰ দহ পাঁচ ন দুই হাজাৰ দুই সাত ছয় দুই হাজাৰ দুই দহ ন দুই হাজাৰ সাত তেৰ পাঁচ দুই হাজাৰ বিছ সাত ন দুই হাজাৰ তেইছ